অঁ হেল্ল' অঁ সাৱিত্ৰী সাৱিত্ৰী হয়নে বাৰু অঁ অঁ অঁ মই এই বাইদেৱে কৈছিলো দেই অঁ অঁ আমাৰ এতিয়া স্বাধীনতা দিৱসটো পালেহি নহয় হয় স্বাধীনতা দিৱসটো আমি এইবাৰ উদযাপন কৰিব লাগিব এই যোৱাবাৰো আমি উদযাপন কৰিলোঁ সেইখিনিতো তুমি দেখিছাই এতিয়া আমি আৰু বেলেগ কিবা কৰিব পাৰিম নেকি বাৰু ভাবি চোৱাচোন তোমাক মানে অকণমান সুধি লওঁ বুলি ভাবিলোঁ দেই আমি হয় হয় কোৱাচোন অঁ কোৱা অনুষ্ঠানৰ মুৰব্বী হিচাপেতো পতাকা উত্তোলন তেওঁৱে কৰিব

অঁ তুমি ভাবিছিলা ন অঁ কথাটো মইয়ো নভবা নহয় বাৰু অঁ অঁ সদায়টো আমি ধৰা আমিয়ে কৈ থাকো ন কিন্তু বাহিৰৰপৰা যদি এজন মানুহ আমি মাতি আনিব পাৰোঁ তেতিয়া হ'লে সুবিধা হ'ব এইটো তুমি ভাল চিন্তা কৰিছা বাৰু দেই অঁ অঁ গোটেই কথাটো ভাবা অঁ শুনি ভাল পাব হয় হয়

অঁ আৰু অঁ মইয়ো এটা ভাবিছোঁ আৰু এটা এনেকুৱা কৰিলে কেনেকুৱা হয় যিহেতু আমাৰ স্বাধীনতা দিৱস নহয় জানো এতিয়া সেই স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি যদি আমি ছাত্ৰ ছাত্ৰীসকলৰ মাজত এটা এখন যদি ঠাইতে বহি লিখা ৰচনা প্ৰতিযোগিতা অঁ এনেকুৱা যদি পাতি দিবপৰা যায় তেতিয়া হ'লে ভাল হ'ব নেকি সেইটো ভাল হ'ব নহয় জানো আৰু তাৰকাৰণে বা ভাল পাব হয় হয় আৰু তাৰকাৰণেতো আমি ধৰা পুৰস্কাৰ কেইটামানো আনিব লাগিব অঁ নহয় জানো পুৰস্কাৰ দুটামান আনিব লাগিব আমি তেনেকুৱা ধৰণৰ কিতাপ দিলেই ভাল হ'ব হ'ব যেন লাগিছে কিতাপ কিতাপ দিলেই অঁ অঁ কলম হয় হয় তাৰ কাৰণেতো এতিয়া আমি ধৰা যদি আমি আমাৰ বিভাগৰ ফালৰপৰা যদি আমি পাতি দিব পাৰো প্ৰতিযোগিতাটো তেতিয়া নিশ্চয় ভাল হ'ব আৰু তাৰকাৰণে আমি নিশ্চয় আমি অধ্যক্ষ মহোদয়ৰপৰা এটা অনুমতি ল'ব লাগিব আৰু অনুমতি লৈ আৰু লগতে এখন আমাৰ বাজেট এখনো আমি তৈয়াৰ কৰিব লাগিব নহয় জানো বাৰু অঁ বাজেট এখন লাগিব হয় হয় হয় গতিকে আমি তেনেকুৱা কৰিলে ভাল হ'ব আৰু কিবা কৰিব অঁ তেনেকৈ তেনেকৈ দিলে ভাল হ'ব আকৌ বিচাৰক কেইজনমানৰ কথাও আমি ভাবিব লাগিব নহয় অঁ হয় হয় অঁ বিগ' বিষয়টো নহয় ঠাইতে বহি লিখাহে গতিকে আমি সেই অঁ ঠাইতে বহি লিখা হয় হয় তাত আমি সেই সময়তে বিষয়টো দি দিম এটা সময় বান্ধি দিম আৰু প্ৰতিযোগিতাখন পৰিচালনা কৰিবৰ কাৰণে আমি কোনোবা এগৰাকীক আমাৰ দায়িত্বটো দি দিম নহয় জানো বাৰু অঁ তেনেকুৱা অঁ তেনেকুৱাটো তে কিবা এটা দিব লাগিব তেখেতলোকক আৰু আগতীয়াকৈ চিঠিখনো দিব লাগিব তাৰমানে সেইদিনালৈ থ'লে নহ'ব আৰু ছাত্ৰ ছাত্ৰীসকলকো এখন জাননী দি দিব লাগিব যে স্বাধীনতা দিৱস উপলক্ষে আমি ৰচনা প্ৰতিযোগিতা এখন পাতিম নহয় জানো ঠাইত ঠাইতে বহি লিখা তেতিয়াহে ল'ৰা ছোৱালীসকলক অঁ সক বিলাকে অলপ পঢ়া শুনা এইখিনি কৰি আহিব পাৰিব হয় নহয় বাৰু গতিকে মই ভাবিছো এই কথাখিনি অকণমান তুমি দায়িত্বটো লোৱাচোন অঁ অঁ ভালকৈ আমি ভালকৈ আলোচনা কৰি অঁ অঁ আমি লগ পাম আকৌ দেই অঁ অঁ হ'ব হ'ব অঁ